হেল্ল' এইটো লেণ্ডলাইন অফিচত লাগিছেনে এই মোৰ লেণ্ডলাইনৰ হেৰিটো ফোনটো বেয়া হৈছে গতিকে ভাল কৰিবৰ কাৰণে মানুহ এজন অতি সোনকালে পঠাই দিব পাৰিবনে যদি পাৰে পঠাই দিয়কচোন মোৰ বৰ অসুবিধা হৈছে